এতিয়াতো পিকনিকৰে সময় ধৰক নৱেম্বৰ ডিচেম্বৰ নৱেম্বৰৰ পৰাই আৰম্ভ হয় জানুৱাৰীৰ শেষলৈকে পিকনিক বা বনভোজ খাবলৈ মানুহবিলাকে যাবলৈ মানে আগ্ৰহী হয় ঠাণ্ডাৰ চিজনটো পৰে সেইকাৰণে মানুহে পিকনিকৰ এইটো বেছিকৈ লয় ময়ো ঠিক তেনেদৰে আমাৰ পৰিয়ালৰ লগত সকলোৰে লগত মানে পিকনিক বা বনভোজ খাম বুলি যিকোনো এখন ঠাই বাছনি কৰি লোৱা ল'বলৈ ইচ্ছা কৰোঁ সেইমতে এইবাৰো ভাবিছোঁ মানে পিকনিক জানুৱাৰী মাহতে যাম বুলি কিন্তু যোৱাৰ সুবিধাতো হ'ব লাগিব আৰু এনেকৈ যাম বুলি ভাবিলে ভাবিলোঁ ভাবিলেইতো নহ'ব কোন ঠাইত যাম কি কৰিম আগতেই আগৰপৰাই চিন্তা কৰি ভাল ঠাই এখন মানে বিচাৰি ল'ব লাগিব সেইমতে আৰু পৰিয়াল লগত লৈ গেলি বস্তুবিলাক মানে সকলোৰে মানে সুবিধা হোৱাকেনহে মানে এখন এখেজা ঠাইত মানে যাৱাৰ কাৰণে চিন্তা কৰিব লগা হয় গতিকে আমি পিকনিক হিচাপে আমি ল'ব লাগিলে ধৰক পাহাৰীয়া নদী এনেকুৱা ঠাই আমি বাছনি বিশেষকৈ কৰোঁ আৰু এইমতে আমাৰ ওচৰতে থকা কিছুমান অঞ্চল আছে মানস অভয়াৰণ্য বুলি এখন ঠাইখনি আছে আমি মানে পিকনিকৰ কাৰণে বা বনভোজৰ কাৰণে বহুত মানে ভাল ঠাই আৰু সময় গতিকে তালৈকো যোৱা হয় আৰু মাজে মাজে এই বেলেগ বেলেগ ঠায়ো আছে আমাৰ ওচৰ ওচৰতে নদীৰ পাৰ নখেন্দা বা চাউলখোৱা নদীৰ পাৰতো বনভোজ খাবলৈ সুবিধা হয় আৰু কিছুমান মানুহে যায় পৰিয়ালৰ লগত ময়ে যাব লাগিলে আমাৰ সুবিধা অনুযায়ী অলপ দূৰলৈকে যোৱাটোৱে ভাবোঁ আৰু তেনেকৈ মানে ঠাইখিনি মানে পৰিৱেশটোৰ প্ৰাকৃতিক পৰিৱেশ বিশেষকৈ ধুনীয়া হ'ব লাগে ধুনীয়া মানে মানে পাহাৰীয়া হ'ব লাগে আৰু পাহাৰীয়া বা নদী এখন কাষেৰে বৈ গৈছে ধুনীয়া বালিচৰ থাকে এনেকুৱা পৰিৱেশত মানে এটা পিক বনভোজ খাই বহুত মানে তৃপ্তি পায় আৰু আৰু সকলোৰে মানে আনন্দ ফূৰ্টিৰে পাৰ কৰিব পাৰি দিনটো আৰু ঘৰত থকা সময়খিনিত কিবা নহয় কিবা অসুবিধা সদায় মানুহৰ হয়েই কিবা নহয় কিবা সকলোৰে থাকে কিন্তু সেই সুবিধা পিকনিক বা বনভোজৰ সময়ত যিখিনি আমি মানে আমেজ এটা ল'ব লাগে সেইখিনি সময়ত তাৰমানে ভালকৈ পাৰ কৰিব পাৰিলে ভাল হয় আৰু সেইকাৰণে আমি বিশেষকৈ পিকনিকৰ সময়ত ভাল একটুকুৰা ঠাই মানে বাছি লৈ তাতে বনভোজ খাবলৈ গ'লে বহুত মানে আনন্দ পোৱা যায় সেনেকৈ আমি মাজে সময়ে যোৱা হয় আৰু লগৰবিলাকৰ লগতো পৰিয়ালৰ উপৰিও আমি লগ বন্ধুৰ সৈতেও কিছুমান আমাৰ নিজা নিজা অনুষ্ঠান আছে সেই অনুষ্ঠানবিলাকৰ পৰাও আমি এ বনভোজ খাবলৈ যোৱা যাৰ কাৰণে আমি প্ৰস্তুতি চলাওঁ আৰু সেই ঠাইবিলাক বাছনি কৰি লৈ সকলোৰে মনঃপূত হোৱাকৈ আৰু সেই সময়ত যিখিনি আমি আনন্দ উপভোগ কৰোঁ মানে মনত সাঁচ বহি যায় আৰু সময়লৈকে বহুত দিনলৈকে সাঁচ বহুৱাই বহি যায় সাঁচ থাকে আৰু স্মৃতি হৈ ৰৈ যায় সেইবিলাক কথা আৰু আমাৰ বনভোজ এটা মানে সংস্কৃতিৰে বস্তু বুলি ক ক'ব লগা হৈছে এতিয়া মানে এটা সকলোৱে লগ হৈ আজিকালি ঘৰৰ মানুহবিলাক লগ হোৱাটোৱে বহুত সমস্যাৰ কথা হৈছে গতিকে বনভোজৰ জৰিয়তে আমি সকলোৱে সকলৰ পৰিয়ালৰ লগতে আনৰ লগতো আজিকালি লগ বন্ধুসকলে যায়েই যিটো এটা আনন্দ উপভোগ কৰোঁ সেইটো পাহৰিব নোৱাৰা স্মৃতি আমাৰ মনত ৰৈ যায় গতিকে বনভোজৰ স্থলী ভাল ঠাই এক ভাল মানে বাছনি কৰি এই সকলোৱে মিলি জুলি এই আনন্দ উপভোগ কৰাটো এটা ভাল অনুষ্ঠান বনভোজৰ জৰিয়তে আমি সেইখিনি কাম কৰিব পাৰোঁ গতিকে আমি পৰিয়ালৰ লগত বনভোজ খোৱাটো এটা জৰুৰী কথা বুলিয়েই মই ভাবি ল'ম